হেলৌ ৰূপম দা অঁ মই চন্তোচে কৈছিলোঁ সেই কালি মই আপোনাৰ গাড়ীখন বুক কৰিছিলোঁ ইষ্টেশ্যন যাব কাৰণে ডিব্ৰুগড় ৰেল ইষ্টেশ্যন অঁ কালি চাৰে নটা বজাত আছে ট্ৰেইন আপুনি পাৰে যদি অলপ সোনকালে আহিব মানে সময়মতে পাবগৈ লাগিব অঁ আৰু আপোনাৰ পে'মেণ্টটো কিমান আছিলে আজি টুৱেল্ভ হাণ্ড্ৰেদ ন মই আপোনাৰ এটা কাম কৰিছোঁ সেই ছশ টকা এটা জিপে' কৰি দিছোঁ এতিয়া আপুনি বাকী পইচাবোৰ কি কৰিম ন বাকী পইচাবোৰ এটা কাম কৰিম যেতিয়া মোৰ ইষ্টেশ্যন পামগৈ তেতিয়া আপোনাক ক্লিয়াৰ কৰি দিম পইচাটো অঁ কিবা বেয়া হ'ব নেকি বাৰু নে গোটেই পইচাটো ক্লীয়াৰ লাগিব ঠিক আছে ঠিক আছে হ'ব বাৰু মই তেতিয়াহ'লে এই ছশ টকা এটা পেমেণ্ট কৰি দিছোঁ আৰু ছশ টকা আপোনাক মই তাত গৈ দি দিম সোনকালে আহি পাবা আকৌ দেই একদম টাইমত পাবগৈ লাগিব মই চাৰে নটা বজাত ঠিক আছে ঠিক আছে হ'ব বাৰু দিয়া সোনকালে আহিবা